আজিকালিৰ দিনত যথেষ্টখিনি মনোৰঞ্জনৰ ফালৰ প্ৰযুক্তিৰ ভাৱে মনোৰঞ্জনৰ ফালৰ পৰা বহুতখিনি সলনি হৈছে যেনেকৈ আগৰ দিনত গাঁও এখনত বা অঞ্চলটোত খুব সীমিত ফোন হওক ৰেডিঅ' হওক তেনেকুৱা বস্তু উপলব্ধ আছিলে দুই এজনৰ ঘৰতহে ফোন বা ৰেডিঅ' ফোনটো নাথাকেই ৰেডিঅ' হওক বা টিভি হওক তেনেকুৱা আছিলে সেইকাৰণে সেইসময়ত আমি একেলগে ধৰক গৈছিলোঁ সেই মানুহঘৰত যাৰ ঘৰত যাৰ ঘৰৰ অকণমান চহকী সেই তেওঁৰ তেখেতলোকৰ ঘৰতে টিভি বা ৰেডিঅ' থাকে আমি তেওঁলোকৰ ঘৰতে যাওঁ গৈ তাতে একেলগে আমি গাঁৱৰ আশে পাশে বহুসংখ্যক লোক লগ হৈ টিভিত ৰামায়ণ হওক মহাভাৰত হওক তেনেকুৱা ধাৰ্মিক ধৰণৰ যিখিনি চৰিত্ৰৰ আমি উপভোগ কৰোঁ লগে ভাগে কেতিয়াবা আমাৰ শুকুৰবাৰ শনিবাৰ দেওবাৰ এই তিনিদিনত চিনেমাও দিয়ে টিভিত আমি তিনিদিনৰ ভিতৰত গোটেইকেইদিন নহ'লেও দুই বা এদিন আমি একেলগে চিনেমাও চাওঁ নিৰ্দিষ্ট সময়ত আৰু আমি নিজে মনে বাছি চিনেমাখন চাব নোৱাৰোঁ যিখন চিনেমা ওলায় আমি সেইখনেই চাব লাগিব কাৰণ তেতিয়া প্ৰযুক্তিখিনি ইমান আগবঢ়া নাছিলে কিন্তু যেতিয়াৰ পৰা ফোন ওলালে বা ফোনত আমি মোবাইলত যেতিয়াৰ পৰা আমি চাবলৈ ললোঁ নানান ধৰণৰ প্ৰযুক্তি তাত আহি গ'ল বহুত উন্নতিকৰণ হ'ল এতিয়া আমি মোবাইলতে বহি নানান দেশৰ হওক যিকোনো ধৰণৰেই হওক গান হওক চিনেমা হওক আমি ইত্যাদি চাব পাৰোঁ বেলেগৰ লগত বাৰ্তালাপ কৰিব পাৰোঁ আগৰ দিনত হ'লে আমিতো বহুত দূৰৰ এজন মানুহক আমি চিঠি দিব লাগিব পোষ্ট অফিচত সেই চিঠিখিনি গৈ পোৱালৈকে পোৱালৈকে হয়তো সপ্তাহ দহদিন লাগি যায় আৰু তাৰপিছত তাৰ পৰা উত্তৰ অহালৈও ঠিক তেনেদৰে সাত দহদিন লাগি যায় কিন্তু আজিকালি খুব কম সময়তে আমি ফোনটো লগাই দিয়াৰ লগে লগে ফোনত আমি ইজনৰ লগত বাৰ্তালাপ কৰিব পাৰোঁ ইজনে সিজনৰ লগত গতিকে প্ৰযুক্তিখিনি আগবাঢ়িছে যথেষ্টখিনি কিন্তু আগৰ যিটো মানুহৰ মিলন মিলনটো কমি গৈছে আগতে আমি ইঘৰে সিঘৰে ধৰক অহা যোৱাটো ঘনাই আছিলে মৰম চেনেহবোৰ বেছি আছিলে আজিকালি যেতিয়াৰ পৰা প্ৰযুক্তিখিনি অলপ আগবাঢ়িলে তেতিয়াৰ পৰা মৰম চেনেহ কমিলে যি কি নহওক ফোনতে লগ ভাগ হৈ থাকে বহুত গুৰুত্বপূৰ্ণ কথাও ফোনতে হৈ যায় গতিকেলৈ প্ৰযুক্তি ভাল প্ৰযুক্তি যিহেতু আধুনিকৰণ হ'ল সেইকাৰণে ভাল বুলিও ক'ব লাগিব আৰু লাগেও আমাক তেনেকুৱা প্ৰযুক্তি উন্নতিকৰণ এতিয়া আমি বাহিৰত এজন মানুহ থাকে ধৰক দিল্লীত হওক কলকাতাত হওক মোম্বাইত হওক আমি ফতককৈ ফোনত কথা পাতিব পাৰোঁ কিন্তু আগতে তেনেকুৱা নাছিলে আগতে একেবাৰে ঘৰৰ পৰা যাব একেবাৰে অহাৰ পিছতহে খবৰ পাব তেনেকুৱা কাৰণ টেলিফোনো তেনেকুৱা সকলোৰে ঘৰতে উপলব্ধ নাছিলে নিৰ্দিষ্ট দুই এজন মানুহৰ ঘৰত টেলিফোন লাইনে নাছিলে গতিকে প্ৰযুক্তি এক প্ৰকাৰৰ পৰা ভালো হৈছে আমি বেয়াও পোৱা নাই কিন্তু মিলা প্ৰীতিটো আগৰ দিনত অলপ বেছি আছিলে যিহেতু ইজনে সিজনৰ লগত ঘনিষ্ঠতাটো বজাই ৰাখিব পাৰিছিলে যিহেতু সকলোৰে ঘৰতে বস্তুবোৰ উপলব্ধ নাছিলে সেইকাৰণে